কুকুৰা মানে এনেকুৱা হয় কুকুৰা মানে মাইকী কুকুৰা যেনে মানে কণী পাৰিব কণী পাৰি মানে হেৰি কি কয় উমনি বিচাৰিব নিজে তাৰপিছতে উমনি বিচৰাৰ লগে লগে আমি মানে কি কওঁ সিহঁতে মানে সিহতৰ কণীখিনি আমি মানে এটা মানে পাচি বা খৰাহিত অলপ মানে খেৰ এনেকুৱা খেৰৰ লগত মানে দি দিওঁ তাতে খেৰ অলপ পাৰি লওঁ পাৰি লৈ পেলাই তাতে কণীখিনি আমি দি দিওঁ দি পেলাই মানে আমি তাত কুকুৰাজনী বহাই দিওঁ বহাই দিয়াৰ পিছত মানে কুকুৰাজনীয়ে মানে তাত উমনি লৈ থাকে মানে তাৰপিছতে উমনি লোৱা প্ৰায় মানে একৈছ বাইছ দিনমানৰ পিছতে লাহে লাহে মানে কণী মানে ফুটিবলৈ ধৰে আৰু কিছুমান নিজেও ফুটে কিছুমান মানে মাকেও ফুটাই দিয়ে তেনেকৈ ফুটে তাৰপিছতে আমি ফুটি পেলাই মানে ওলাবলৈ ধৰে বাহৰপৰা জোকাৰ মাৰি এনেকৈ ওলাবলৈ ধৰে আমি লাহেকৈ কি কৰোঁ আমি তেতিয়া মানে যোনকেইটা কণী ফুটে সেইকেইটা কণী মানে আমি উলিয়াই আনোঁ উলিয়াই আনি পেলাই মাকজনী তেতিয়াতো আজৰি নহয়েই বাকীকেইটা কণী থাকেই সেইকাৰণে বাকীকেইটা কণী থাকে কাৰণে যোনকেইটা ফুটে সেইকেইটা পোৱালি আমি লাহে লাহে উলিয়াই আনোঁ উলিয়াই আনি পেলাই আমি মানে কাৰেণ্টত হ'লেও সিহঁতক গৰম ভাৱ এটা দিওঁ না এই জুই ধৰি হ'লেও সিহঁতক মানে গৰম ভাৱ এটা দিওঁ মানে তাৰপিছতে সেই ভাৱটো সেই দিয়াৰ লগে লগে সিহঁতি মানে ষ্ট্ৰং হৈ যায় আৰু কোনো মানে বিশেষ প্ৰব্লেম নাথাকে গৰম ভাৱটো দিয়াৰ লগে লগে তেনেকৈ সেই মানে হেৰি হৈ যায় হেৰি ষ্ট্ৰং হৈ যায় তাৰপিছত লাহে লাহে লাহে লাহে লাহে লাহে মানে সেই কুকুৰাখিনি মানে গোটেইখিনি কণী ক'ৰবাত দুই এটা মানে কেতিয়াবা বেয়া হয় আৰু প্ৰায়খিনি কণীয়ে মানে ফুটি ওলায় ফুটি পেলাই পোৱালি ওলাব পোৱালি ওলোৱাৰ পিছত লাহে লাহে মানে সিহঁতি কি হয় মাকৰ পোকৰত মানে চৰি পেলাই মানে খাবলৈ ববলৈ বিচাৰে বা আমি হ'লেও মানে খুচৰি কাটিৰে খুৱাই দিওঁ মাকে হ'লেও খুচৰি কাটিয়ে খুৱায় তেনেকৈয়ে খাই বৈ মানে সিহঁতি লাহে লাহে লাহে লাহে মানে ডাঙৰ হৈ যাব ডাঙৰ হৈ যাব হৈ যোৱাৰ লগে লগে সিহঁতি মানে খাবপৰা হোৱা পিছতে আৰু সিহঁতি মানে এক কে জি ইমান হোৱাৰ পিছৰপৰা সিহঁতক মানে বিকিবও পাৰি সিহঁতক খাবও পাৰি মানে সিহঁতক বা কিছুমান আমি ৰাখি দিয়া হয় ৰাখি দিয়া মতা কুকুৰা ৰাখি দিয়া হয় বা মাইকী কুকুৰা আমি আকৌ তেনেকৈ পোৱালি বাঢ়িব বা হেৰি কৰি বাঢ়িবৰ কাৰণে আমি কেতিয়াবা ৰাখি দিয়া হয় তেনেকুৱা তাৰমানে সেই তেনেকুৱা ধৰণৰ মানে কুকুৰা হেৰিটো আপোনাৰ ভালেই বাৰু কুকুৰা হেৰিটো পুহিবৰ কাৰণে